অঁ এতিয়া বৰ্তমান বজাৰৰ যি দৰ এইখিনি গেলামালৰ ক্ষেত্ৰত কেতিয়াবা হয়তো পিঁয়াজ হয়তো ষাঠি টকা কেতিয়াবা পঞ্চাছ টকা আলু ত্ৰিছ টকাৰ পা আকৌ চল্লিছ টকা পঞ্চল্লিছ টকাও হয় এনেকৈ ডেইলি এইখিনি খুব বহা তোলা হৈ থাকে কিন্তু বিশেষকে মই এটা কথা ক'ব খোজোঁ যে যিখিনি অনলাইনত এই বজাৰ কাৰ্বাৰ কৰে সেইটো মই আজিলৈকে কৰি পোৱা নাই যিকি নহওক এতিয়া এই প্ৰতিটো বস্তুৰে মূল্য দিনক দিনে সলনি হৈ থাকে তাৰ মূলতে কথা হ'ল কি এই বস্তুখিনি যেতিয়া দূৰ দূৰণিৰ পৰা আনিবলগীয়া হয় তেতিয়া হয়তো বা গাড়ী ভাড়া বা নিজৰ হাজিৰা লৈও কিছুমান মূল্য বাঢ়ি যায় কিন্তু তত তাতোটো অ'ভাৰ বাঢ়ি যোৱা যেন লাগিছে কিন্তু যিটো পাব লাগে হয়তো এজন বেপাৰীয়ে যি দিনটো হাজিৰা বা তেওঁ যিখিনি কষ্ট কৰিছে কিবা এটা পাব লাগে তেতিয়াহে তেওঁ পৰিয়ালটো চলিব লাগিব কিন্তু তেওঁ তাতকে তাতোধিক ল'বৰ কাৰণে কৰিছে আৰু দ্বিতীয়তে শাক পাচলিৰ ক্ষেত্ৰত এতিয়া আমি এনেকেও পাইছোঁ এতিয়া ধৰক জিকা বা ভোল বা তৰি এইবিলাকৰ দামো তেনেকে সলনি হৈ থাকে আমাৰ গাঁৱৰ যিবিলাক উপাৰ্জন সেইখিনি বজাৰলৈ নিলে সেই বস্তুবোৰ আমাক বেপাৰীয়ে তেনেকৈ সেইটো দৰ আমাক নিদিয়ে কিন্তু আন জেগাৰ পৰা অনা যিখিনি বস্তু আমি বহু মূল্যত কিনি আনিবলগীয়া হয় যেনেকৈ এতিয়া জিকা পঞ্চাছ টকা ষাঠি টকা বা তৰি পঞ্চাছ টকা ষাঠি টকা ৰঙালাও কিনিবলৈ গ'লেও স সত্তৰ আশী টকা পৰ্যন্ত কিনিবলগীয়া হৈছে আলু আৰু বাকী অমিতাৰ পৰা ধৰি সকলো এই শাক পাচলিৰ ক্ষেত্ৰত তেনেকৈ খাবলগীয়া হয় এই বিষয়বোৰৰ ওপৰত আমি এটা কথা ক'বলৈ বিচাৰোঁ যে অনলাইনত আজিলৈকে মই সেইখিনি বজাৰ কৰি পোৱা নাই কেনেদৰে কি বৰ বিশেষ সেই বিষয়ে মই নাজানো যিকি নহওক মই এটা কথা বুজো যে যি বস্তুৰ যিমান দাম সেইখিনি ততোধিক বেছিলে যোৱা যেন লাগিছে কাৰণ কথাটো হ'ল কি যে পাব লগা এজন বেপাৰীয়ে কষ্ট কৰি যিখিনি বস্তু পাব লাগে দাম পাব লাগে সেইখিনি তেখেতে হয়তো পোৱাতো মই বিচাৰোঁ কিন্তু অ'ভাৰ ল'বলৈ বিচাৰে এইখিনি হ'ব নালাগে কাৰণ সকলোৱে সকলো পৰিয়াল চলাই বা নিজৰ ঘৰখন চলোৱাৰ চেষ্টাত সকলোক বচাই যোৱাটো মই বিচাৰোঁ এইখিনি ইমানকে ক'লোঁ